অ হয় হয় হয় কওকচোন হয় হয় হয় হয় কওকচোন হয় হয় এইবাৰ হয় হয় হয় হয় এই চৰকাৰে নতুন এখন আঁচনি দিছে এনেকৈ চ'লাৰ পাম্প ছিষ্টেমৰ কাৰণে আপোনাক দৰকাৰ হৈছে নেকি আপোনাৰ হয় হয় অঁ হয় হয় তাৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম দিয়া হৈ আছে আপুনি তেনে প্ৰথমেতে আপুনি কোনোবা অনলাইন এনেকুৱা চি আৰ চি বা এনেকুৱা কোনোবা অনলাইন কৰা দোকানত আপুনি যাব লাগিব বা বা আপুনি পঞ্চায়ত আহিলেও হ'ব তো পঞ্চায়ততো কৰি থকা হৈছে বা নিজে কৰোঁ বুলি ক'লেও কৰিব পাৰিব হয় আপুনি ৱেবচাইট এটা আছে আপুনি ৱেবচাইটত গৈ আপুনি তাত আপুনি নিজৰ নিজৰ একাউণ্ট লগ ইন কৰিব লাগিব আপুনি তাত একাউণ্ট হয় তাত আপুনি একাউণ্ট লগ ইন কৰাৰ পিছত আপোনাৰ আপুনি তাত লগ ইন কৰা আপোনাৰ আধাৰ কাৰ্ড লাগিব হয় আপোনাৰ আধাৰ কাৰ্ড মেণ্ডেটৰি হয় তেনেকৈ আপোনাৰ কিছুমান ক্ৰাইটেৰিয়া আছে এইবোৰ কমপ্লিট কৰিলে আপুনি আপোনাৰ এপ্লিকেশ্যন হয় হয় হয় হয়

হয় হয় হয় আচলতে নতুনকৈ আহিছে ন চবেই নেজানে মানে এইটো কথা হয় হয় অঁ হয় হয় হয় ভালেই কৰিলে তেতিয়া অঁ তেনেকৈ কিছুমান আছে কিছুমান ক্ৰাইটেৰিয়া আপোনাৰ হয় হয় আপোনাৰ কিছুমান থাকিব লাগিব মাটিৰ হিচাপ দেখাব লাগিব কিমানটো ৰেঞ্জৰ কাৰণে ল'ব এইবোৰ চব আপোনাৰ চব আপুনি আপোনাৰ আপলোড কৰিব লাগিব চব ৱেবছাইটত গৈ আপুনি হয় অঁ হয় হয় ঠিক আপোনাৰ হ'ব হয় হয় ভৰাব লাগিব

থাকিব থাকিব লাগিব অঁ

হয় হয় হয় এতিয়া হয় হয় গম পাইছোঁ হয় হয় আপুনি মানে আহিবচোন আপুনি পঞ্চায়তলৈ পাব পাব নিশ্চয় পাব হয় হয় আজিয়ে হ'ব পাব পালে চব আপুনি কাগজপত্ৰ লৈ আহিব আপোনাৰ এই খাজানা ৰচিদ চব লৈ আহিব আপোনাৰ আই ডি প্ৰুফ লৈ আহিব হয় আপোনাৰ পাছপৰ্ট চাইজ ফটো লৈ আহিব আপোনাৰ হয় এইবোৰ আপুনি লৈ আহিব

নিশ্চয় নিশ্চয় হয় হয় কি এড্ৰেছটো হয় হয় পাৰিলে এইটো আঁচনি চৰকাৰে দিছে যেতিয়া পাৰিলে লৈ থওক আপোনালোকৰ কাৰণে

তাকে আপোনাৰ ভাল হ'ব সেইটোৱে সেইটোৱে সেয়াই পাৰিলে লৈ থওঁক

হ'ব খবৰ কৰি ল'ব ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে